অঁ আপোনালোকৰ এজেঞ্চিৰ পৰা মোক গাড়ী এখন দৰকাৰ হৈছিলে মই অহা সপ্তাহৰ দহ তাৰিখে গুৱাহাটী যাম গুৱাহাটীৰ পৰা আৰু দেলহি চেলহি ক'ৰবাত যোৱা প্ৰগেম এটা পাতি আছোঁ এই আপোনালোকৰ গাড়ী এখন ভাড়াত পাম নেকি বাৰু পাওঁ যদি আপুনি জনাবচোন অতি সোনকালে জনাব গাড়ীখন আকৌ ভাল হ'ব লাগিব ভাল মডেলৰ হ'ব লাগিব মাৰ্চিডিজ চাৰ্জিছ এনেকুৱা ধৰণৰ গাড়ী এখন হ'লে মানে ভাল হয় আৰু কাৰণ মই দূৰলৈ যোৱাৰ কথা আৰু যথেষ্ট ঘূৰা পকা হ'ব মই পৰিয়ালো যোৱা কথা আছে ফেমিলি লৈ যাম ফেমিলী লৈ গ'লে মানে তেওঁলোকৰ কাৰণে অকণমান আৰামী গাড়ীখন হ'লে মানে অকণমান ভাল হয় আৰু দেলহিত ধৰি লক এতিয়া ল'ৰা ছোৱালীবিলাকে ফুৰা চকা কৰিবৰ কাৰণে ভাল পাব আৰু আৰু সৰু সৰু ল'ৰা ছোৱালীতো যা যাওঁতে অন্ততঃ আহোঁতে তেওঁলোবিলাকক অকণমান আৰাম কৰি মেলি আহিবলৈও মানে আহিব পৰা ছিষ্টেম হ'লে মানে ভাল হয় আৰু আপুনি যদি পাৰে আপোনালোকৰ এজেঞ্চিৰ পৰা মোক ভাল গাড়ী এখন কালেক্ট কৰি দিয়কচোন যদি পাৰে আৰু যদি ওচৰে পাঁজৰে আছে আপোনাৰ যদি নাই কোনোবা যদি আছে আপোনাৰ চা চিনাকী তেতিয়া তেওঁবিলাকৰ পৰা মোক এখন গাড়ী বুকিং কৰি দিয়ক মই যাওঁ বুলি ভাবিছোঁ